পৰিয়াল আৰু বন্ধুৰ সৈতে পিকনিক বুলিলে সাধাৰণতে নৈপৰীয়া ঠাইলৈয়ে যোৱা হয় সকলোৱে এনেকুৱা নিৰিবিলি পৰিৱেশ এটা ভাল পায় আৰু দ্বিতীয় কথাটো হৈছে এটা বিখ্যাত ঠাইলৈ গৈ সেই ঠাই পৰিদৰ্শন কৰি পিকনিক খাবলৈ সময়ৰ নাটনি হয় সেই কাৰণে আমি সাধাৰণতে ওচৰতে থকা নৈপৰীয়া ঠাইতে বেছিকৈ পিকনিক খাওঁ আৰু সেই কাৰণেই সেইচোৱা ঠাই বি নিৰ্বাচন কৰি লোৱা হয় আজৰি সময়টো উপভোগ কৰিবলৈ হ'লে আমি তাত গৈ পোৱাৰ লগালগ সকলোৱে একেলগে ৰন্ধা বঢ়াত লাগোঁ আনন্দ ফূৰ্তিৰ মাজ মাজেৰে আমি ৰন্ধা বঢ়াৰ কামখিনি শেষ কৰোঁ আৰু তাৰ মাজে মাজে আমি ফ'টো মৰা গানৰ সুৰে সুৰে নচা সেইখিনি চলি থাকে তাৰ পিছত আমি সকলোৱে একেলগে আনন্দ ফূৰ্তিৰ মাজেৰে আমি খোৱা বোৱা কৰোঁ তাৰ পিছত যিখিনি সময় বাকী ৰয় ওচৰে পাজৰে যিবিলাক ঠাই থাকে সেই ঠাইবোৰলৈ যাওঁ ফ'টো উঠোঁ সকলোৱে গানৰ সু সুৰে সুৰে নাচ বাগ কৰোঁ তেনেধৰণে আজৰি সময়খিনি খুব ধুনীয়াকৈ উপভোগ কৰোঁ আৰু তেনেকেই আমি পিকনিকৰ সময়খিনি পাৰ কৰি ঘৰলৈ ওভতি আহোঁ